হয় কওকচোন

হয় আপুনি কেনেকুৱা ধৰণৰ মেখেলা চাদৰ বিচাৰিছে হয় হয় হয় আমাৰ আমাৰ ইয়াতে আছে বহু বিভিন্ন ধৰণৰ কালেকশ্যনছ আছে আপুনি মুগা ল'ব পাৰে নুনি আছে ঊলৰ আছে আৰু জনগোষ্ঠীয় যিবোৰ সাজপাৰ আছে এইবিলাক সকলো আমাৰ ইয়াতে পাব আপুনি কেনেকুৱা ধৰণৰ ল'ব বিচাৰে জনাব নেকি হয় মিচিং পোৱা যাব আৰু আপোনাৰ ফুল লৈ আপোনাৰ হয় কওক হয় আপুনি পাব আপুনি মিচিং বড়ো কাৰ্বি আৰু গোটেই গোটেইখিনি জনগোষ্ঠীৰ আপুনি সাজপাৰ পাব আপুনি হয় আপুনি জনাব আপুনি আপুনি জনাব আপোনাক কেনেকুৱা ধৰণৰ লাগে আৰু মই পঠিয়াই দিব পাৰিম আপুনি কেনেকুৱা কোনটো জনগোষ্ঠীৰ সাজ পাৰ বিচাৰিছে আপুনি মোক জনালে হ'ল মই আপোনাক হোৱাতছাপত দি দিব পাৰিম হয় আপোনাৰ বাজেতটো ক জনাব নেকি আপোনাৰ বাজেতটো জনাব নেকি হয় আপুনি দহ হাজাৰ মানৰ ভিতৰত পাব আপোনাক মই এটা চাজেশ্যন দিছোঁ আপুনি পাতৰ ল'ব পাৰে আৰু আমাৰ ইয়াতে এটা নতুন কালেকশ্যন আহিছে এ চি কটন বুলি আৰু নুনিৰো আছে হয় নুনিৰো আছে আৰু আমাৰ ইয়াতে পিয়ৰ মুগা মেখেলা চাদৰো পোৱা যাব আৰু উকাও পোৱা যাব আপোনাৰ উকা পিয়ৰ মুগাত আপোনাৰ পৰিব দহ হাজাৰ বা দহ হাজাৰ পাঁচশ আৰু আপোনাৰ নুনিবোৰ হে পাঁচ হাজাৰ পাঁচ হাজাৰৰ পৰা ষ্টাৰ্টিং ৰে'ট আৰু কটনবোৰ আপোনাৰ বাৰশৰ পৰা আৰম্ভ হয় হয় আপোনাৰ এইটো নম্বৰতে পঠিয়াম এইটো নম্বৰ হোৱাটছাপ আছে নহয় হয় ঠিক আছে আপোনাক মই পঠিয়াই আছোঁ আৰু আপুনি জনাব কল কৰাৰ বাবে ধন্যবাদ